আওঁহতীয়া আৰু দূৰভিত গ্ৰামাঞ্চলসমূহত বাস কৰা মানুহৰ বাবে খেলবোৰ মনোৰঞ্জন আৰু মানসিক চাপৰ পৰা সকাহ পোৱাৰ মাধ্যম হিচাপে কেনেদৰে কাম কৰে আচলতে সেই গ্ৰামাঞ্চলসমূহৰ বাস কৰা মানুহৰ খেলৰ এক যি খেলৰ এক খেল খেলি জীয়াই থকা এক জীৱন নিৰ্বাহ কৰাৰ প্ৰক্ৰিয়া খেল খেলি মানুহৰ আচল খেল খেলি মানুহৰ আচলতে সকলো সুখ দুখ সেইটোতে লগতে মিহলি হৈ যায় খেল খেলি আচলতে আমি মানুুহ সুস্থ সবল হৈ থাকিব পাৰোঁ সেইখিনি মানুহৰ বাবে এটি মাধ্যম এতিয়া কেনেকৈ মানসিক আৰু খেলবোৰ মনোৰঞ্জন হৈ থাকে খেলবোৰে মানুহে খেল খেলি জীৱনত জীৱন নিৰ্বাহ কৰিব পাৰে জীৱন নিৰ্বাহ কৰা আজিকালি এটা খেলুৱৈ হোৱা এটা প্ৰক্ৰিয়া খেল এই গাঁও অঞ্চলৰ বাস কৰা মানুহবোৰৰ মানসিক আৰু মনো মানসিক আৰু মনোৰঞ্জনৰ বাবে মই খেলবোৰ খেলবোৰে বহুত এটি সুন্দৰ ৰ'লপ্লে' কৰে লাইফত